পৰাই যে যিহেতু আমি মাজুলী হয় পূৰ্বৰ পৰাই যদি আমাৰ যাতায়ত দলং এখন থাকিলেহেঁতেন যাতায়ত কৰিব পাৰিলোঁহেতেন যাতায়ত ভাল হ'লহেঁতেন যাতায়ত আমি দলঙত দি আহিলোহেঁতেন পূৰ্বৰ পৰাই দলং নাছিলে আৰু এতিয়া বৰ্তমান যদি দলং এখন যদি হোৱাহেঁতেন এতিয়া আমাৰ যাতায়ত কৰিবলে সুবিধা হ'লহেঁতেন সুবিধা হ'লহেঁতেন যাতায় যাতায়তটো ভাল হ'লহেঁতেন আমি যিহেতু আমাৰ যাতায়তবোৰ বহুত অসুবিধা হৈ আছে এতিয়া বৰ্তমান দলংখন হোৱাহেঁতেন খুব ভালেই হ'লহেঁতেন পূৰ্বৰ পৰাইতো দলংখন দলংখনটো দলং নিদিলেই এতিয়া বৰ্তমান দলংখন দিয়াত ভাল হ'লহেঁতেন দলং দি আমি হেৰি কৰিব পাৰিলোহেঁতেন দলংখন আমাক লাগিছিল দলঙেদি হেৰি কৰিব লাগিছিল আউ